গ্ৰামাঞ্চলৰ সকলে তেওঁলোকৰ সম্প্ৰদায়ৰ মাজত খেলা খেল গুৰুত্বৰ বিষয়ে মতামত হ'ল যে মহ যুঁজ মহ যুঁজটো মানে সবেই খেলে মহ যুঁজ সবেই খেলে মহ যুঁজ তাৰপিছত খেল বুলি এটা আছে লেকচাৰ খেল বুলি সেই খেলটো সবেই খেলে ইমান ভাল খেল মজা খেল দুয়ো সম্পৰ্কৰ মাজত খেলিবা পাৰি খেলটো মানে দুটাৰ মাজতে খেলিব পাৰি মানে খেলটো মানে কেনেকুৱা ধৰণৰ মানে আপুনি আৰু মোৰ মাজত খেলবা পাৰিব খেলটো দুজনৰ মাজতহে হয় খেলখন খেলটো খেলটো মানে ভাল লাগে খেলি সেনেকুৱা আৰু মুঠতে ভাল লাগে আৰু এইটো খেলটো খেলি তাৰপিছতে সেনে আৰু মানে এইবিলাক গেম মানে ভাল লাগে খেলি মানে দুজনৰ মাজত হওক খেলা খ' খ' খেল আমাৰ অসমতে হয় খ' খ' খেলটো ক'বলৈ গ'লে সেনেকুৱা আৰু ভাল লাগে সেনেকুৱা খেল খেলি মুঠতে বহুত আছে তেনেকুৱা গেম গ্ৰামাঞ্চলৰ লোকসকলৰ মাজত বহুত খেল উপভোগ কৰে খেল খেলে মানে তাৰে মাজৰ পৰা খুব খ' খ' খেলটোৱে ভাল লাগে আৰু সবে খেলে কমন খেল খেলাটো বোলে কমন খেলা যিহেতু সবে ভাল পায় কাৰণে খ' খ' খেলে আৰু লোকসকল সবে খেলে গাঁৱে ভূঞে চহৰতে সবতে খেলে সবেই খেলে আৰু সেয়েই আৰু বুলি ক'লে সবেই যিহেতু খেলে সেই আৰু মুঠতে নতুন খেলা নাও খেলা নাও খেলা কিবা খেলা তো আপোনাৰ সেনেহেন আৰু নাও খেলা বক্সিং চক্সিংবিলাক খেলা বহুত ভাল খেলা আৰু সবে খেলে না সেইটো মানে ভাল আৰু খেলটো তো সেইটো কাৰণে গোটেই খেলেই আজিকালি খ' খ' খেল লেটকু চিঙা বেঙেনা বাঙনা ভাজা দালি আলু ভাজা মাছ মাংস এইবিলাক খেলা মাজতে খেলা খেলত বঢ়িয়া লাগে খেলি দেই মজা লাগে খেলি এ বঢ়িয়া খেলা খ' খ' খেল চ'খ' খেল বঢ়িয়া খেলা মুঠতে দে